কৃষি সামগ্ৰীসমূহ আমাৰ স্থানীয় বজাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত সাধাৰণ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয় তেওঁলোকৰ সমস্যাসমূহ হ'ল প্ৰথমে তেওঁলোকৰ ৰাষ্টা ঘাটৰ সমস্যা যিহেতু এই ৰাষ্টা ঘাটৰ সমস্যাটো মানুহৰ অকল বাৰিষা কালতে বুলি নহয় খৰালি কালতো যথেষ্ট সমস্যাৰ সৃষ্টি কৰে আৰু তেওঁলোকৰ দ্বিতীয়টো সমস্যাটো হ'ল তেওঁলোকে বজাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত যান বাহনৰ সমস্যা আৰু তৃতীয়টো সমস্যা হ'ল তেওঁলোকে শস্যসমূহ বজাৰলৈ লৈ গৈ বিক্ৰী নোহোৱাৰ সমস্যাটো এই তিনিওটা সমস্যাই এজন বিক্ৰেতাক বা এজন কৃষকক যথেষ্ট বিপাঙত পেলায় আৰু এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কেইবাটাও উপায় আছে এই সমস্যা সমূহ প্ৰথম সমস্যাটোৰ সমাধানৰ উপায় হ'ল ৰাস্তা ঘাট সমূহ যিখন চৰকাৰ থাকে তেওঁলোকে পকা কৰোৱাই দি জনসাধাৰণক যথেষ্ট উপকৃত কৰোৱাব পাৰে আৰু যদি ৰাস্তা ঘাটসমূহ ভাল হয় তেতিয়া জনসাধাৰণে যিকোনো বাহনেৰে ধৰক চাইকেল বা ধৰক ঠেলা হওক বা অন্য কিছুমান বাহনৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ শস্য উৎপাদন কৰা যি সমূহ শস্য সেই সমূহ বজাৰলৈ লৈ গৈ তেওঁলোকে বিক্ৰী কৰিব পাৰে আৰু অন্য ইটো সমস্যা হ'ল তেওঁলোকে বিক্ৰী কৰাৰ যিটো সমস্যা আছিল তেওঁলোকে যিহেতু শস্য সমূহ বজাৰলৈ লৈ গ'ল আৰু সেইসমূহ বিক্ৰী কৰিবই লাগিব তেওঁলোকে যিটো দামত তেওঁলোকে বস্তুটো বিক্ৰী কৰি আছিলে শস্যসমূহ সেই দামটোতকৈ অলপ কম কৰি তেওঁলোকৰ লোকচান নোহোৱাকৈ অলপ দামটো কম কৰি তেওঁলোকে যদি বিক্ৰী কৰি থৈ আহে তেওঁলোকে সমস্যাটোৰ পৰা অলপ সকাহ পাব কিয়নো তেওঁলোকে আটাইবোৰ বস্তু পেলাই দিয়াতকৈ বা আটাইবোৰ বস্তু আটাইবোৰ শস্য লোকচান হোৱাতকৈ তেওঁলোকে অলপ কম দামটো যদি বিক্ৰী কৰি থৈ আহে তেওঁলোকে যথেষ্টখিনি অৰ্থ লাভ কৰিব আৰু যথেষ্টখিনি সকাহ পাব